কৃষি কৃষি সংযোজন কৃষি খেতি হ'ল আগত আমি খেতি কৰিছিলোঁ ধৰক গৰুৱে হাল বাইছিলোঁ নাঙলেৰে গৰু দি নাঙলেৰে হাল বালোঁ হাল বোৱাত তেতিয়া আমাৰ খেতি বাতিবিলাক কষ্ট আছিল বহুত বহুত কষ্টৰে খেতি বাতি হাল বাই আমি খেতি বাতি কৰিছিলোঁ তেতিয়া বতৰৰ বতৰাও ভাল আছিলে খেতি বাতি ভালকৈ হৈছিল এই খেতি বাতি চপাই কৰি আনি আমি ধৰক ভালপাওঁ আমি খেতিয়ে যিহেতু আমি খেতিয়ক আৰু খেতি আমি এতিয়া চপাওঁ আমি এতিয়া ব চ'ত আৰু ব'হাগতে আমি বাও পেলাও তেতিয়া হাল বাই হাল বাই বাও ধান সিঁচি ধৰক জেঠৰ লাষ্টলৈ আমি বাও সিঁচি শেষেই কৰোঁ আৰু আৰু ৰোৱাবিলাক কৰিবলৈ হ'লে আমি ৰোৱা তলি আমি পহিলা আহাৰৰপৰাই হাল বাব লাগে আৰু আমি কঠীয়া পেলাব লাগে আহাৰতেই আহাৰ মাহত আহাৰ আৰু জেঠ জেঠ পহিলা জেঠৰপৰা আহাৰৰ পোন্ধৰ তাৰিখমানলৈকে আমি কঠীয়া পেলাব লাগে আৰু লাষ্ট আহাৰৰ লাষ্টৰপৰাই আমি ৰুৱা বোৱা কৰিব লাগে শালি ধানৰ কাৰণে ইনেই বহুত কষ্ট হয় তেতিয়াও আমি তেতিয়া নাঙলেৰে বাইছিলোঁ গৰুৱেদি বাই কুৰি তেতিয়া পানী দুনিও ভাল সুবিধা হয় বৰষুণ চৰষুণো হয় ভালকৈ তেতিয়া আমি খেতি বাতি আৰু ভালকৈ পাওঁ আৰু আৰু এতিয়া হৈছে নতুন পদ্ধতিত হ'ল আজিকালি মেছিন ওলাল ট্ৰেক্টৰ ওলাল পানী যোগানৰ আঁচনি ওলাল বতৰ পথাৰত তেনেকৈ নোহোৱাই হ'ল এতিয়া যিটো দেখিছোঁ আমাৰটো ইয়াত আৰু বৰষুণ তেনেকৈ নহয়েই খেতিয়কে বতৰলৈ বাট চাই থাকিব লাগে কঠীয়া পেলাবলৈও আনকি বাট চাই থাকিব লাগে এতিয়া মেছিনে আমি পানী যোগানৰ আঁচনিৰ মেছিনেদি এতিয়া আকৌ আমি কঠীয়া পেলাবলগীয়া হয় বহুত কষ্ট হয় এতিয়া কঠীয়া পেলোৱা ৰুৱা সময়মতে আমি পানীয়েই নাপাওঁ চীজনমতে পানী নাপাওঁ আন চীজনতহে পোৱা হয় যেতিয়া যি সময়ত আমাক পানী লাগে সেই সময়ত বৰষুণেই নহয় খেতি বাতিও নহয় আৰু খেতি বাতি কৰিবলৈ বহুত অসুবিধা এই খেতি বাতি যেনে তেনে কষ্ট কৰি আমি আৰু পাওঁ আগত ধৰক বিঘা যদি আমি মানে পোন্ধৰ মোন বিছ মোন এনেকৈ পাইছিলোঁ এতিয়া মানে দহ মোনো নোহোৱা হ'ল খেতি এই দহ মোনকৈ কৰিবলৈ গৈ আমি এতিয়া মেছিনে হাল বাবলগীয়া হ'ল আৰু মেছিনে হাল বোৱাটো এটা আমাৰ হালোৱাবিলাকৰ মানে কষ্টটো ক কমিছে কমিলে কি হ'ব এতিয়া যিমান মানে কষ্ট কমিছে তিমান আমাৰ দুখ হৈ আহি আছে আগতে যদিও আমি হালেৰে খেতি কৰিছিলো হাল বাইছিলো যিমান কষ্ট কৰিছিলো আৰু যিমান আৰু বতৰৰ বতৰাও ভাল আছিলে তেতিয়া আমাৰ খেতি পথাৰো ভাল আছিলে তেতিয়া আমাৰ কষ্ট কষ্ট যেন নালাগে ধান চপাই যেতিয়া আঘোণমহীয়া আমি পথাৰলৈ যাম ধান কাটিবলৈ ধান খোৱাখিনি দেখিলেই আমাৰ এতিয়া সেই আগত পুহত যিখিনি হাল বায় আমি কষ্ট কৰিলোঁ সেই কষ্ট কৰাখিনি ধৰক আমাৰ যেতিয়া খেতি বাতি ভাল দেখোঁ আঘোণমহীয়া ধান খেতি কৰিব পাৰি তেতিয়া আমাৰ মানে মনটোৰ এই দুখ কষ্টবিলাক নাইকীয়া হৈ যায় ভালপাওঁ ভাল লাগি যায় আৰু এই আঘোণমহীয়াত আমাক খেতি বাতি চপাইও ভাল লাগে এতিয়া হৈছে কি যেতিয়া আমি ট্ৰেক্টৰেদি হাল বাবলৈ ল'লোঁ মেছিন ওলাল মেছিনে পানী দিবলৈ ল'লোঁ আৰু খেতিবিলাক যেতিয়া মানে ভাল নোহোৱা হ'ল খেতি পথাৰবিলাক যিমানেই নহওক টেক ট্ৰেক্টৰে যিমানেই মাটি হাল নাবাওক নাঙলেৰে হাল বোৱাৰ নিছিনা কেতিয়াও নহয় আৰু হাল আমি আগতে চ'ততেই হাল বাই বাও ধান পেলাবলৈ হওক আহু ধান পেলাবলৈ হওক চ'ত মাহতে হাল কোৰ বাই আমি মাটিবিলাক চাহ কৰি ঢুলঢুলীয়া কৰি পেলাই আমি থওঁ আৰু মাটি মৈয়াওঁ ৰ'দত মৈয়াই বন জাবৰ মাৰি আমি ধুনীয়াকৈ আলি পদূলি মানে চাফ চিকুণ কৰি কাটি আমি ধান যেতিয়া পেলাম বা ৰুম সেই হা নাঙলেৰে হাল বোৱা গৰুৱে হাল বোৱা খেতিডৰাৰ নিচিনা খেতিডৰাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে এতিয়া যিমানেই ট্ৰেক্টৰে নাবাওক এতিয়া হ'ল মেছিনেৰী ওলাল আৰু মানে খেতিবাতিবিলাকো ইমান ঠিক নোহোৱা হ'ল এতিয়া মানুহবিলাকে হাল বাবলৈ নোযোৱাত মানে মেছিনকে আশা কৰি থাকে ট্ৰেক্টৰলৈ আশা কৰি থাকে সময়ত খেতি বাতি সময় হৈ আহিল সেইখিনি সময়তে আপোনাৰ জধা নজধাকৈ হাল বালে আৰু ট্ৰেক্টৰ লগাই দিলে আৰু হাল বাই খেতি কৰে ধানবিলাক যেনেকৈ কৰিল আৰু ৰুলে আৰু ৰুৱাৰ পিছত খেতি বাতি ভালেই নহয় আগততো সেইটো নহয় নাছিলে এতিয়া আমাৰ ইয়াত আহু কৰে মৰা কৰে কুঁহিয়াৰ খেতিও কৰে আৰু সৰিয়হ খেতি কৰে আৰু আঘোণমহীয়া ধান কাটিও এতিয়া আমাৰ ধান ইয়াত সৰিয়হ খেতি ধান কটাৰ পিছতো আমাৰ সৰিয়হ পেলোৱা হয় সৰিয়হ খেতিও মানে সাৰ জাবৰ নিদিলে এতিয়া আজিকালি সাৰ সৰিয়হ খেতি নহয় আগৰ দিনত আমাৰ যেতিয়া আমি গৰুৱে হাল বাইছিলোঁ আগত সৰিয়হ খেতি কৰিছিলো তেতিয়াটো আমাৰ গোবৰৰ সাৰ গৰুৰ গোবৰ সাৰখিনিৰ বাহিৰে আমি আন সাৰ নিদিওৱেই প্ৰয়োগ নকৰোৱেই এতিয়া সাৰ প্ৰয়োগ নকৰিলে আমি এতিয়া কো কোনো খেতিয়েই নহয় ধান খেতিও নহয় সৰিয়হ খেতিও নহয় মৰাপাট খেতিও নহয়

এতিয়া আমাৰ বেছি কষ্ট হ'ল পইচা খৰচতো বেছি হ'ল খেতি কৰোতে তেতিয়াতো আমাৰ কোনো পইচা খৰচেই নহয় এতিয়া আমি ট্ৰেক্ট্ৰৰে হাল বাবলৈ লওতেই বিঘাটোত তিনিশ চাৰে তিনিশ চাৰিশ টকা এনেকৈ ভৰিব লাগে এচাহ বাওতে এবিঘা মাটিত তেতিয়াহ'লে আমি বিঘাটোত আমি চা কমেও আমি চাৰিচাহ বা পাঁচচাহ বাব লাগে ট্ৰেক্টৰে বালে চাৰি পাঁচচাহত আমাৰ কিমান টকা যায় সেইটো হিচাপ কৰি চাই আমি যদি খেতি কৰো সাৰ কিনি পেলাই সাৰ মাৰিবলগীয়া হ'ব সাৰ যদিহে নামাৰো আমাৰ খেতিয়েই নহ'ব তেতিয়া আমাৰ পইচা কিমান যায় এবিঘা মাটিত হিচাপ কৰিলে আমাৰ কোনো লাভ নহয় গতিকে খেতি হ'ব আপোনাৰ দহ মোনৰ তলত হয় দহ মোন নহয়েই গতিকে আমাৰটো লাভটো তেতিয়াও নহয় সেইটো কাৰণে আমাৰ মানে কষ্ট হয় এতিয়া আমাৰ খেতিৰ কাৰণে আমাৰ এতিয়া মানে বহুত অসুবিধাই আৰু